কভিডৰ সময়ত এজন ব্যক্তিয়ে বহুত ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল তাৰে ভিতৰত প্ৰধানকৈ আছিল মাস্ক পৰিধান কৰা এটা ছচিয়েল ডিছটেঞ্চ বজাই ৰখা আৰু ইজনে সিজনক এটা দৰকাৰ নোহোৱাকৈ স্পৰ্শ কৰা তেনেবিলাক কাৰণত এইটো বিশেষকৈ সোঁচৰে সেই গতিকে মানুহবিলাকৰ মাজত এইবিলাক প্ৰধান সাৱধানতা অৱলম্বন কৰা হৈছিল তাৰ ভিতৰত বহুত নীতি নিয়ম চৰকাৰে উলিয়াই দিছিল তাৰে প্ৰধান আছিল যে বাহিৰৰপৰা অহা এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বস্তু স্পৰ্শ কৰি আহি সেই গতিকে ঘৰলৈ আহি পেলাই নিজৰ হাত মুখ ভৰি বা ভালদৰে স্নান নকৰাকৈ কাকো ঘৰত সোমাবলৈ বাধা দিছিল তাৰে ভিতৰত বহু ধৰণৰ আছিল এজন ব্যক্তি যদি হস্পিটেলত আছিল তো হস্পিটেলত থকা ব্যক্তিজনৰ ঘৰলৈ অহা পিছত আকৌ সেই একেই ধৰণৰ অৱলম্বনতা ল'ব লগা হৈছিল মানুহজনে সদায় চেনিটাইজাৰ ব্যৱহাৰ কৰিব লগা হয় আৰু বাহিৰলৈ গ'লে আৰু সদায় মাস্ক পৰিধান কৰিব লাগে এনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লগা হৈছিল আৰু এজন ব্যক্তিয়ে সুক্ষ্ম ৰোগ যদি এটা জ্বৰ কাহ পানীলগা মাথা বিষ এনেকুৱা ধৰণৰ যদি কিছুমান বেমাৰ দেখিবলৈ পোৱা যায় তেনে সেইজন ব্যক্তিক তৎক্ষণিকভাৱে মানুহৰ বা ডক্টৰৰ মাজত চিকিৎসা ল'বলৈ আদেশ দিয়া হৈছিল যাতে কোনো ধৰণৰ পলম নহয় আৰু এই বেমাৰটো বেলেগত বিয়পিব নোৱাৰাকৈ সাৱধানতা কৰা হৈছিল আৰু এজন ব্যক্তিয়ে মানুহৰ যদি সম্পৰ্কৰ সোঁচৰাৰ বেছিকৈ বহু বেছিকৈ যদি চাঞ্চ থাকে তেতিয়া মানুহজনে তেতিয়া নিজকে আইচলেট কৰি ৰাখিব লগা হৈছিল ধৰা মানুহজনৰ সেই বেমাৰটোৰ লগত বেলেগ এজনৰ লগত যাতে বেলেগ জনলৈ বিয়পি নাযায়